এখন নতুন হাঁহ কুকুৰা পাম এখন খুলিলে আমাৰ বহুত সমস্যাও হয় বাঁহ কাঠ আদি কৰি টিং বেৰ বনোৱা আদি কৰি মানুহ হাজিৰা লগায় চব কাম কৰিবলগীয়া হয় নিজে নোৱাৰোঁ সেইকাৰণে হাজিৰা লগাই কৰিবপৰা কৰিবলগা হয় সেইকাৰণে অকণমান অসুবিধা হয় আমাৰ লেখীয়া মানুহৰ কাৰণে গাঁৱলীয়া নিবনুৱা মানুহৰ কাৰণে টকা পইচা অলপ লাগে সেয়া বেংকৰ জৰিয়তে পইচা অলপ লৈ সেই কাম আমি কৰিবলৈ বিচাৰোঁ বিচাৰি এতিয়া নতুনকে আকৌ হাঁহ কুকুৰা ফাৰ্ম এখন খুলি এতিয়া ঘৰ বনাই আছোঁ পঁচিছ ফুট বাৰ ফুট বহল আৰু পঁচিছ ফুট দীঘলৰ ঘৰ এখন বনাই আছোঁ মাটি তোলা আদি কৰি ঢেৰ খৰচ হয় সেয়েহে সেই নতুনকৈ হাঁহ কুকৰা পুহিবলৈ গড়ালটো অকণমান ভেটিটো ওখ লাগে ফৰফৰীয় লাগে জেকা হ'লে পোৱালিবিলাকক অকণমান বেমাৰটো সোনকালে আহে সেয়েহে আকৌ নতুনকৈ বনায় কিছুমান চূণ তূণ চটিয়াই এইবোৰ ঠিক কৰিব লাগে মচা কোচা কাম কৰিবলৈ মানুহ লগাব লাগে সেইবোৰ কৰি থাকোঁতে অলপ সময় লাগে হ'লেও পোৱালিবিলাক বাৰু ঘৰতে কণী গোটাই আনি উমনি দি পিনে পোৱালিবিলাক ঘৰতে উমনি দি উলিয়াওঁ উলিয়াই আকৌ দৰৱ পাতি কথা আছে এসপ্তাহ পিছতে চকু নাকত দৰৱ দিব লাগে আকৌ এমাহৰ পিছত বেজী দিব লাগে ঠাণ্ডািদিন আহিলে গৰমপানী কৰি খুৱাব লাগে খোৱা তাৰপিছত আকৌ পোৱালিবিলাকক লাইট কাৰেণ্টৰ ব্যৱস্থা কৰিব লাগে বহুত আদি কৰি লাইটৰ বাল্বলৈকে সেইবোৰ সমস্যা থাকে কিছুমান সেইবিলাক নিজেই কৰি ল'বলগীয়া হয় হ'লেও তাত আৰ্থিক হিচাপে অকণমান দিগদাৰ হয় হ'লেও সেয়েহে আমি পৰাপক্ষত নিজেই অকণমান যতনকৈ লাগি পিনে যাতে ঘৰতে পইচাটো ৰয় সেইকাৰণে নিজেই নিজেই চব কৰিবলগীয়া হয় আমাৰলেখীয়া মানুহৰ নিবনুৱা মানুহৰ তাতে আমাৰ গাঁৱলীয়া মানুহ যাতায়াতৰ অসুবিধাটো অকণমান দিগদাৰ হয় টাউনলৈ যাবলৈ দৰৱ পাতি আনিবলৈ এতিয়া এইবিলাক কৰি ফলটো পাইছোঁ পালেও কিন্তু সম্পূৰ্ণ সুবিধা হোৱা নাই তাৰ সম্পূৰ্ণ ফলটো পাম বুলি ভাবিছোঁ এই সম্পূৰ্ণ শেষ হ'লেহে কিমান উপাৰ্জন হয় কি হয় তেতিয়াহে আমি গম পাব পাৰিম যে ইমান পোৱালি এশ পোৱালি ভৰাই আপুনি কেইহেজাৰ টকা পালোঁ লাভ পালোঁ দানাত কিমান খৰচ হ'ল দৰৱ পাতিত কিমান খৰচ হ'ল চব পোৱাৰ পিছতহে আমি গম পাম যে আমাৰ লাভৰ ঘৰত কি থাকিলে কি নেথাকিলে পিছতহে গম পাম এতিয়া লাগি আছোঁ সেই ফাৰ্মৰ কাৰণেই লাগি আছোঁ ঘৰ বনাই আছোঁ এতিয়া মানুহ লগাই থৈ দিয়া আছে এইবোৰ হেৰি কাম কৰিবলৈ এই সেইবোৰ সম্পূৰ্ণ হ'লে আকৌ পোৱালি এশমান গাঁৱলীয়া লোকেল কুকুৰা হাঁহ এইবিলাককে ভৰাম বুলি ভাবি আছোঁ

যদি সেয়াত উপাৰ্জনৰ দিশটো ভাল বুলি দেখোঁ তেতিয়া আকৌ নতুনকৈ আকৌ ডাঙৰকৈ এটা ঘৰ বনাই আকৌ বেছি উপাৰ্জন কৰিব পাৰিম বুলি চিন্তা কৰি আছোঁ

আৰু পোৱালি এতিয়া কণী উমনি দি থৈ দিছোঁ দহজনী কুকুৰা চাৰিজনী হাঁহ এয়া পোৱালি ওলালে সেই পোৱালীয়ে যিটো যিটো হেৰি হয় আৰু দৰৱ পাতি খুৱায় ডাঙৰ দীঘল হ'লে যদি ভালকৈ থাকে তেতিয়া লাভ হ'ম বুলি ভাবিছোঁ মই